মই ব্যক্তিগতভাৱে জুবিন গাৰ্গক লগ পাবলৈ বিচাৰোঁ তেওঁক লগ পালে মই তেওঁনো কেনেকৈ ইমান বিখ্যাত হ'ল সেইটোৱেই জানিবলৈ বিচাৰিম তেওঁ ইমান সৰুৰে পৰাই সংগীত জগতত তেওঁৰ কেনেকৈ আহিলে সেইটো বিষয়ে জানিবলৈ বিচাৰিম তেওঁ সকলোৰে ইমান প্ৰিয় আমি তেওঁৰ নিচিনা হ'বলৈ কেনেকুৱা ধৰণৰ কি কি কৰিব লাগিব তেওঁক বুঢ়া থেৰা ল'ৰা ছোৱালী সকলোৱে ইমানেই ভাল পায় তেওঁ সংগীত জগতখনৰ লগতে চলচ্চিত্ৰ জগততো তেওঁ বহুতেই প্ৰিয়